হেল্ল' কোনে ক'লে হয় হয় অঁ কওক কওক কওক

ক'ত বা ঠাইটো ঠাইটো ক'ত বা বিহুখন কিবা আয়োজন কৰা হৈছে নেকি আপোনাৰ বিহুখনৰ কি কিমান তাৰিখে বিহুখননো হয় নিকি বহাগ বিহু গৈ জেঠ পালে যে মানে বুজি নাপালোঁ মানে তাৰিখটো জনাবচোন নহয় আপুনি চাওক এতিয়া তাৰিখটো জানিলেহে আমি চাব পাৰিম ন গম গম গম পাইছোঁ গম পাইছোঁ চাওক এতিয়া আমাৰো কিছুমান ছেদুইল থাকেতো এতিয়া ছেদুইল বিলাক মিলাব লাগিব এতিয়া আপোনালোকৰ যদি তাৰিখ বা হয় হয় হয় চাওক এই এইটো মাহতো মোৰ বহুত প্ৰ'গ্ৰেম আছে এতিয়া মোৰ যদি একেদিনাই জালুকবাৰী আৰু আপোনাৰ শিৱসাগৰত পৰে মই কেনেকে দুইটা মেনেজ কৰিম কওকচোন যাব বিচাৰোঁ মই চাওক চাওক আপোনালোকৰ বাবেই আমি হয়নে নাই আপোনালোক ৰাইজ আপোনালোকৰ বাবে আমি কিন্তু ডেটটোতো মিলিব লাগিব নহয় মই নাযাম বুলিতো আপোনাক নাই কোৱা ন পইছাটোতো আছে আপুনিটো গমেই পাই আৰু বিহুৰ বতৰ জানেই আৰু মানে ধৰক মই বুলিতো নহয় গোটেই বেণ্ড এটা থাকিব সিহঁতে এই বিহুৰ ছিজনটোকে তাৰমানে সিহঁতৰ মানে গোটেই বছৰটোৰ মানে জীৱিকা হয়নে নাই সেইকাৰণেটো এইটো গমে পায় আৰু এইটো মানে এতিয়া মই নকওঁ মই মেনেজাৰক মেনেজাৰক ফোনটো কৰি ল'ব আৰু এই সম্পৰ্কে নাই চাওক চাওক এনেকে বিহুৰ বতৰত এনেকেটো অসুবিধা হব ন তেওঁলোকোতো মোৰ মোৰ ভৰষাতেতো গোটেই আমাৰ ব্ৰেণ্ডতো আছে ন গম পাইছোঁ মই নাযাম বুলি নাই কোৱা নহয় মই নাযাম বুলি নাই কোৱা ঠিক আছে মই ঠিক আছে মই মেনেজাৰৰ ফোন নম্বৰটো আপোনাক দি দিম কথাতো পাতি ল'লে হ'ল দেই বুজিছে ঠিক আছে বাৰু ধন্যবাদ ধন্যবাদ ৰ'ব ৰ'ব এই শেষত মানে ৰঙালী বিহুৰ ওলগ জনালোঁ দেই ঠিক ঠিক আছে একো নাই নাই আপুনি যিহেতু বহাগী বহাগৰ উৎসৱ যদি জেঠত পাতিব পাৰে ময়ো শুভেচ্ছা জনাব পাৰোঁ আকৌ একদম একদম ঘৰুৱা চিন্তা আপুনি কৰিবই নালাগে সেইটো টেনচন নল'ব সেইটো বহুত সুখতে থাকিব ঠিক আছে ঠিক আছে ধন্যবাদ